হয় মই ব্যৱসায় কৰিছোঁ মোৰ ব্যৱসায় আছে তিনিটামান মোৰ ব্যৱসায় আছে তিনিটামান মোৰ ব্যৱসায়টো হৈ গ'ল মোৰ ব্ৰইলাৰ মই ব্ৰইলাৰ পুহিছোঁ আজি প্ৰায় দহ বছৰমানৰ পৰা আগৰ পৰাই মই ব্ৰইলাৰ পুহিছোঁ ব্ৰইলাৰ পুহিছিলোঁ প্ৰথমে নিজৰভাৱে কৰিছিলোঁ সৰু সৰুভাৱে কৰিছিলোঁ ব্ৰইলাৰ ব্যৱসায়টো সৰুভাৱে কৰি এতিয়া লাহে লাহে বঢ়াবলৈ আৰম্ভ কৰিছোঁ প্ৰায় এতিয়া দুহেজাৰমান ব্ৰইলাৰ পুহিবলৈ আৰম্ভ কৰিছোঁ দুহেজাৰমান পাৰি তাৰ কাৰণে সহায় লৈছোঁ প্ৰিমিয়াম কোম্পানীৰপৰা সহায় লৈছোঁ তেওঁলোকে তেওঁলোকে ব্ৰইলাৰ যোগান ধৰে ব্ৰইলাৰ পোৱালিৰ যোগান ধৰে বা তেওঁলোকে যিটো খাদ্য ব্ৰইলাৰ খাদ্য সেইবোৰৰ পৰা দৰৱ পাতি সকলো ব্যৱসায় তেওঁলোকে যোগান ধৰে তাৰ ফলত মোৰ কি হৈছে মোৰ তেওঁলোকৰ সাত আঠ টকা মোক পাৰ কেজিত দিয়ে প্ৰায় চল্লিছ দিনৰ মুৰত তেওঁলোকে ব্ৰইলাটো নিয়ে তাৰ পৰা প্ৰায় মোৰ চৈধ্য মাহে প্ৰায় চল্লিছ হাজাৰ পঞ্চাছ হাজাৰ টকা ব্যৱসায় কৰিবলৈ সক্ষম হৈছোঁ লগতে মই ব্যৱসায় কৰোঁ চাহৰ ব্যৱসায় কৰোঁ চাহ চাহপাত বিকোঁ চাহপাত মোৰ নিজৰ বাগান আছে সেই বাগানৰ বাগানত লাগোঁ বাগানৰ পৰা আমি চাহ উৎপাদন কৰোঁ চাহ উৎপাদন কৰি পিনে আমি খেতিটো প্ৰায় এতিয়া নৱেম্বৰ ডিচম্বৰ মাহ হৈছে যিহেতু আমি কলম দিছোঁ সেই কলম দিয়াৰ পিছত কলম দিয়াৰ পিছত নহয় বা নৱেম্বৰ ডিচম্বৰ পৰা আমি কলম আৰম্ভ কৰি দিওঁ প্ৰায় এতিয়া আমি প্ৰায় কলম দি আছোঁ আকৌ জানুৱাৰী মানত আমাৰ কলমটো শেষ হ'ব তাৰ পিছৰ পৰা আকৌ আমি এপ্ৰিল মাহৰ পৰাই পাত লোৱা আৰম্ভ কৰিম পাৰ পাট কেজি প্ৰায় বিছ টকাকৈ পাওঁ পাৰ কেজিত মোৰ প্ৰায় দহ বিঘা পোন্ধৰ বিঘামান বাগান দহ পোন্ধৰ বিঘাৰ ভিতৰত বাগান আছে সেই বাগানৰপৰা মই সাপ্তাহিকভাৱে প্ৰায় এহেজাৰ কেজিমান চাহপাত উৎপন্ন চাহপাত পাওঁ তাৰ প্ৰায় তাৰপৰা মোৰ প্ৰায় দহ হাজাৰ টকামান প্ৰায় প্ৰত্যেক সপ্তাহত মোৰ দহ হাজাৰ টকামান পাওঁ প্ৰফিট পাওঁ দহ হাজাৰ দহ হাজাৰ মান টকা পাওঁ সেইবিলাকে আমি প্ৰায় নৱেম্বৰ পৰা ডিচেম্বৰলৈকে প্ৰায় এপ্ৰিল অক্টোবৰ নৱেম্বৰলৈকে আমি চাহপাত তোলোঁ চাহপাতৰ পৰা আমি মই চাহপাতৰ লগত ব্যৱসায়ীৰ লগত জড়িত হোৱাৰ লগতে চাহপাত তোলাৰ মানুহ বা তেওঁলোককো আমি নিয়োগ কৰোঁ বা কলম কাটিবলৈ মানুহ নিয়োগ কৰোঁ সেই নিয়োগ হ'লে আৰু দহজন মানুহকো মই সংযাপন দিব পাৰিছোঁ সংস্থাপন দিব পাৰিছোঁ সেই সংস্থাপনৰ ফলত তেওঁলোকেও মোক ভাল পায় প্ৰত্যেক বছৰে তেওঁলোকক দিব পাৰিছোঁ দিব পাৰিছোঁ ব্ৰইলাৰ ব্যৱসায় কৰোঁ ব্ৰইলাৰ পোহাৰ লগতো মই দুই তিনিজন মানুহ নিয়োগ কৰোঁ সেই নিয়োগ কৰাৰ ফলত তেওঁলোকৰ দুটা তিনিটা পৰিয়ালো মই পোহপাল দিব পাৰিছোঁ পৰাপক্ষত চাহপাত আৰু ব্ৰইলাৰ পোহাৰ বাবে প্ৰায় মই পোন্ধৰ ঘৰমান পৰিয়ালক প্ৰায় সংস্থাপন দিব পাৰিছোঁ তাৰ পৰা মোৰ পৰা ব্ৰইলাৰ পৰা প্ৰায় মাহেকে চল্লিছ হাজাৰমান উৎপন্ন হয় তাৰপিছত খেতিৰ পৰা চাহ খেতিৰ পৰা প্ৰায় বছৰ সপ্তাহত দহ হাজাৰকৈ হ'লে ত্ৰিছ হাজাৰ টকা মাহেকত তেনেকৈ ঠিক প্ৰায় চাৰি পাঁচ লাখ টকা মই বছৰেকে বছৰেকে পাবলৈ সক্ষম হৈছোঁ চাহ খেতি কৰি মোৰ এখন নিজৰ দোকান আছে সেই দোকানখনত মোৰ ধৰক গ্ৰছাৰী বস্তু আমি ৰাখোঁ যেনেকৈ গেলামালৰ গেলামাল বুলি কয় যে গেলামালৰ বস্তু ৰাখোঁ আলু পিঁয়াজৰ পৰা আদি কৰি সকলো বস্তু ঘৰত ব্যৱহৃত সকলো বস্তু আমি মই লওঁ তাত তাতে থাকে দোকান মোৰ দোকানতে পায় সেই দোকানৰপৰা ওচৰ পাঁজৰৰ মানুহখিনিকো মই আৰু ওচৰ পাঁজৰে মানুহখিনিয়ো সুবিধা হৈছে সেই দোকানখনৰ পৰাই মোৰ প্ৰায় প্ৰায় মাহেকে পাঁচ দহৰ পৰা পোন্ধৰ হাজাৰ টকাৰ ভিতৰত মোৰ নিজৰ ইনকম হয় সেই দহ তাৰ ভিতৰতে সেই তিনিটা ব্যৱসায়ৰ জৰিয়তেই মই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছোঁ লগতে আন দহ পোন্ধৰজন পৰিয়ালকো মই সংস্থাপন দিবলৈ সংস্থাপন দিবলৈ সক্ষম হৈছোঁ লগতে মই আন আন আন যুৱকসকলকো মই তেনেকুৱাকৈ খেতিত বা তেনেকুৱা স্বাৱলম্বী হ'ব কাৰণে তেওঁলোকক উৎসাহ যোগাওঁ তেওঁলোকে মোৰ ঠাইৰ পৰা তেওঁলোকে বহুতে মোৰ পৰা উপদেশ লয় উপদেশ লয় খেতি খেতিৰ ক্ষেত্ৰত বা ব্ৰইলাৰ ক্ষেত্ৰত তেওঁলোকক কেনেকৈ আগবাঢ়িব লাগে বা তেওঁলোকক কেনেকৈ ব্ৰইলাৰ পুহিব লাগে তেওঁলোকক সেইকাৰণে ওচৰে পাজৰে বহুতো অঞ্চলত এতিয়া ব্ৰইলাৰ পুহিব লাগিছে তাত মোক মাতে তেওঁলোকক মই উপদেশ দিওঁ এনেকৈ সৰু সৰু পোৱালিবোৰ কেনেকৈ তেওঁলোকে প্ৰথমে যতন কৰিব লাগে বা সৰু সৰু পোৱালিবোৰ তেওঁলোকে কেনেকৈ যতন কৰিব লাগে বা তেওঁলোকে কেনেকৈ ইয়াৰ পৰা অধিক লাভ কৰিব পাৰে তাৰ বিষয়ে মই তেওঁলোকক বুজাব চেষ্টা কৰোঁ বা তেওঁলোকক নিজে কৰি দেখাওঁ বা তেওঁলোকে আমি আমাৰ নিজৰ ফাৰ্মত আহিও তেওঁলোকে ব্ৰইলাৰ পৰা আদি চাইহি তেওঁলোকে নিজকো হ'লেও কৰি পিনে নিজৰ নিজৰভাৱে কৰি পিনে মোক কৰা চাইহি বা তেওঁলোকে সেইবোৰপা বহুতো শিকিবলৈ সক্ষম হৈছে সেইবাবে মই ভাবোঁ তেনেকুৱা এজন তেনেকুৱাকৈ তেওঁলোকৰ ওচৰে পাজৰে বহুত লাগে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে মই তেওঁলোকক চাহ খেতিৰ এটা কথা হ'ল চাহ খেতিৰ বস্তুটো হ'ল সম্পূৰ্ণ জলবায়ুৰ ওপৰত যিহেতু অসমৰ জলবায়ুটো কেতিয়াবা কেতিয়াবা বহুতো বৰষুণ আদি নহ'লে চাহপাতত কিছুমান অসুবিধাৰ সৃষ্টি হয় যিহেতু উৎপাদনটো কমি যায় হয়তো সময়ত যদি আমি তাক যদি আমি হেৰি কৰিব নোৱাৰোঁ তেতিয়া আমাৰ উৎপাদনো কমি গ'লে হয়তো কোনোবা বছৰত মোৰ অকণমান লাভটো লোকচান হ'বলগীয়া হয় লোকচান নহয় হয় লোকচান হয় লোকচানৰ ফলত ঠিক সেইবোৰ আমাৰ জলবায়ুৰপৰাই নিৰ্ভৰ কৰে ঠিক তেনেকৈ ব্ৰইলাৰটো তেনেকৈ ব্ৰইলাৰ ফাৰ্মতো বহুতো লোকচান কেতিয়াবা সন্মুখীন হ'বলগীয়া হয় যেনেকৈ ব্ৰইলাৰ পোহোঁতে সৰুতে পোৱালিটো ভালকৈ যতন নকৰিলে বা আদিৰ নকৰিলে বা তেওঁলোকক ভালকে চোৱা চেষ্টা নকৰিলে বহুতো ব্ৰইলাৰ ব্ৰইলাৰ পোৱালি ঢুকাই মৰে সেইবাবে বহুতো লোকচানৰ সন্মুখীন হ'বলগীয়া হয় গতিকে গতিকে এই ক্ষেত্ৰত বহুত সাৱধানতা ল'বলগীয়া হয় বহুত কষ্ট কৰিবলগীয়া হয় ৰাতি হয়তো পোৱালি আনিলে হয়তো শুবলৈ নোপোৱা হয় শুবলৈ নাপায় সপ্তাহ দিন ঠিক তেনেকুৱাকৈ চেষ্টা কৰা হয় তাৰপিছত চেষ্টা কৰি আছোঁ আৰু ইয়াৰ পৰা আমি নিজে উপকৃত হওক ব্ৰইলাৰটো উপকৃত হওঁ ওচৰৰ অঞ্চল পাজৰৰ মানুহে যেন দেখি পেলাই নিজে নিজে দেখি পেলাই স্বাৱলম্বী হয় স্বাৱলম্বী হৈ থকা আৰু ব্যৱসায় আন আনটো হ'লেও খেতি মাটিৰ উপৰিও দীঘলীয়া দোকানখন আছে দোকানখনৰ জৰিয়তে বহুত মানুহক দেখাওঁ লগতে এতিয়া মই চেষ্টা কৰিছোঁ যে তাৰলগত সংযোগ কৰি কম্পিউটাৰ বা প্ৰিণ্টাৰ আদি আনি অনাৰ ব্যৱস্থা কৰিছোঁ যিহেতু আজিকালি সেইটো বহুত জৰুৰী হৈছে মানুহক বহুতো জেৰক্স লাগে বা হেৰি লাগে সেইটোৰপৰা মই কিছুমান ইনকম হ'ব বুলি ভাবিছোঁ সেইবাবে মই ভাবিছোঁ যে অহা অহা কেইমাহমানৰ ভিতৰত হয়তো কম্পিউটাৰ আৰু প্ৰিণ্টাৰ আদি আনি পিনে মানুহক আৰু উপকৃত মানুহখিনি আৰু অঞ্চলটোৰো কিবা হোৱা মোৰো এটা ইনকম আৰু অকণ বাঢ়িব বুলি ভাবিছোঁ সেইবাবে চেষ্টা কৰি আছোঁ আৰু লগতে অনলাইনৰ কামটো যিহেতু মই অলপ জানো অনলাইনৰ কাম অনলাইনৰ কিছুমান চাকৰি এপ্লাই হওক বা অন্য অন্য কিছু আৰু কাৰোবাৰ ডাথ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট বনাব অনলাইনৰ যিখিনি সেৱা আগবঢ়াব অনলাইনৰ সেৱাটো আগবঢ়াব বিচাৰিছোঁ অনলাইনৰ সেৱা আগবঢ়োৱাৰ লগে হয়তো মোৰ ইনকম আৰু বাঢ়িব দৰকাৰ পৰিলে আৰু দুজনমানক মই নিয়োগ কৰাৰ পাৰিম নিয়োগ কৰাৰ ফলত আৰু কেইজনমান স্বাৱলম্বী হ'ব ঠিক তেনেকৈ স্বাৱলম্বী হ'বলৈ লগতে আৰু কেইজনমান আগবাঢ়ি আহিব তেনেকে মোক চায় সেইবাবে মই ভাবিছোঁ যে এই ব্যৱসায়টো তেনেকৈ কৰি যাম লাহে লাহে যি পাৰোঁ আগবঢ়াই যাম মই নতুন নতুন বহুতো ভৱিষ্যতে বহুতো ব্যৱসায় কৰাৰ মন আছে মন আছে সেই মনবোৰৰ পৰা আনি কৰি লাহে লাহে মই ভাবিছোঁ খেতি কৰা আৰম্ভ কৰিম ঘৰতে মাটি পৰি আছে সেই মাটিৰ ওপৰতে মই ভাবিছোঁ যে ট্ৰেক্টৰ লৈ পেলাই শাক পাচলি ৰবি শস্য কৰাৰ চিন্তা কৰিছোঁ তাতো মই বহুতো ল'ৰা ছোৱালী বা বহু নিবনুৱা ল'ৰাক মই তাত সংস্থাপন দিম বা বহুতো পৰিয়ালক মই সকাহ দিব পাৰিম সেইবাবে মই ভাবিছোঁ যে অহা বাৰকৈ মানলৈ পৰি থকা মাটিডৰাই ধান খেতি হোৱাৰ পিছত আলু আলু বা ডেং দাংবডী ভেন্দি আদিৰ বন্ধাকবি ফুলকবি আদিৰ খেতি আৰম্ভ কৰিম দিওঁতে তাত মই ভাবিছোঁ যে ৰাসায়নিক সাৰ সাৰ প্ৰয়োগ নকৰোঁ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মানুহৰ ক্ষতি বহুত বহুত মানুহৰ শৰীৰৰ বহুত ক্ষতি হয় আৰু সম্পূৰ্ণ জৈৱিকভাৱে জৈৱিকভাৱে খেতিটো আৰম্ভ কৰিম আৰু ওচৰ পাঁজৰত শাক পাচলিৰ চাহিদা বৃদ্ধি পাব তেতিয়া মোৰ আৰু আৰু মই মুনাফা পাম বা বহুতো লাভ হ'ব বুলি ভাবিছোঁ আৰু লগতে বহুত মানুহকো সংস্থাপন দিব পাৰিম বুলি ভাবিছোঁ সেইবাবে